হয় মই তুলিকা বাইদেউৱে হয় কওকচোন হয় হয় হয় কিবা হয় কিবা খোৱা বোৱা খেলিমেলি হৈছিলে নেকি

হয় হয় হয় মচলাজাতীয় খাদ্য খোৱাৰ কাৰণে হৈছে চাগৈ আপোনাৰ অ অ অ হয় হ হয় হয় কি মানে আপোনাৰ বৰ্তমান কি কি হৈ আছে বাৰু ক'ব নেকি ভালকৈ মোক

অ ফুলি গৈছে নেকি পেটটো পেটটো ফুলি অ হয় হয় অ অ হয় হয়

অ অ ঠিক অ ঠিক আছে হ'ব হ'ব